আমাৰ অঞ্চলত থকা পৰ্যটনস্থলীৰ যিবোৰ শিবিৰ বা হোটেল যিবিলাক চলি আছে আমি সেইবিলাক সদায় দেখি থকা অহা যোৱা কৰোঁতে যাওঁতে আহোঁতে দেখো যাওঁ চাওঁ

নিজৰ জেগাডোখৰ যেতিয়া পৰিপাটিকৈ ৰখা হয় তেতিয়া মন কাৰণবিলাক খুব ভাল লাগে আৰু পৰ্যটন পৰ্যটক যেতিয়া আহিব তেওঁলোকে পৰিপাটি দেখিলে তেওঁলোকো পৰিপাটি কৰি থৈ যাব বুলি মই ভাবোঁ আমি পৰিপাটি কৰি থ'লেহে তেওঁলোকে পৰিপাটি কৰি থৈ যাব আৰু পৰিপাটি কিয় লাগে কেলে লাগে মই ক'ব বিচাৰিছোঁ স্বাস্থ্যৰ ক্ষেত্ৰতো

দিগদাৰ হয় আৰু বেমাৰ আজাৰ ৰোগ বিয়পা থাকে পৰিষ্কাৰ পৰিচ্ছন্নতা থাকিলে পৰিৱেশটো খুব ভাল লাগে মই আগতো বহু জেগা গৈছোঁ দেখিছোঁ মই ভাবোঁ পৰিষ্কাৰ পৰিচ্ছন্নতাটো শিকিবলৈ হ'লে নিজেও মনোযোগ দিব লাগে নিজেও পৰিষ্কাৰ কৰি থ'ব লাগে পৰিষ্কাৰ হ'লেহে বেমাৰ আজাৰ পৰা সাৰি থাকিব পাৰি যদি মই অপৰিষ্কাৰ অপৰিষ্কাৰ হৈ থাকোঁ মোক বেমাৰে বেমাৰসমূহ লক্ষণে দেখা দিব বুলি মই ভাবোঁ আৰু পৰ্যটক সকলে যেতিয়া চলা ফুৰা কৰিব পৰিৱেশটো দেখিলে তেওঁলোকৰ বিবেক বিবেক বিবেচনাবিলাক ৰূপ ধাৰণ কৰে বা কৰিব

পৰিষ্কাৰ পৰিৱেশটোৱে মনটো বহুত আপ্লুত কৰি তোলে আৰু নিজেও কোনোবা জেগাত বনভোজস্থলীয়ে হওক পৰ্যটনস্থলীয়ে হওক ক'ৰবালে গ'লে প্লাষ্টিক হওক ডিছপজেলেই হওক কোনো কাৰণত য'তে ত'তে পেলাই পৰিৱেশ বিনষ্ট কৰিব নালাগে পৰিষ্কাৰ থাকিলেহে পৰিৱেশ ভাল থাকিব বুলি মই ভাবোঁ